এই কি কৰিমনো আছোঁ আৰু এতিয়া এনেই কোৱাচোন অঁ ভাল ভাল তোমাৰ কেনেকুৱা খবৰ ভালনে অঁ আজৰি হৈছেগে আৰু বৰ সভালৈ কেইটামান বজাত যোৱা আকৌ এতিয়া যাম আৰু অঁ হয়নি অঁ অঁ তুমি যাবা নে নোযোৱা ভাওনালৈ অঁ কেইটামান অঁ কেইটামান বজাত যাম বুলি ভাবিছা অঁ ভাওনালৈ যাবা নে নোযোৱা অঁ যাম কেইটামান বজাত যাবা মোক ফোন কৰিবা এই মুগা মেখেলা পাটৰ চাদৰ এইবোৰ আৰু পিন্ধি যাম আৰু চেলেং চাদৰ লৈ তেনেকৈ যাব লাগিব অঁ ফোন এটা কৰিম বাৰু সাতটা মান বজাত ওলাই আহিবই লাগিব নহ'লে ছয়টামান বজাত অঁ চাকি জ্বলাব লাগিব নহয় অঁ ওলাই আহিবা তেনেহ'লে একেলগতে যাম হ'ব দিয়া